মই বনোৱা কিছুমান জলপান হৈছে পহা ব্ৰেড অমলেট ট'ষ্ট এগ ফ্ৰাইড ৰাইচ ইত্যাদি তাৰ ভিতৰত এগ ফ্ৰাইড ৰাইচটোৱে হৈছে আটাইতকৈ সহজ আৰু মই বনাই ভাল পোৱা এটা জলপান আচলতে কেতিয়াবা আগনিশাৰ ভাত আমাৰ থাকি যায় কিন্তু সেই ঠাণ্ডা ভাত আমাৰ খাবলৈকো মন নাযায় সোৱাদো নহয় গতিকে তাক সোৱাদযুক্ত কৰিবৰ কাৰণে কেতিয়াবা আমি সেইখিনি ফ্ৰাইড ৰাইচ কৰিও খাব পাৰোঁ ঘৰুৱাভাৱে এটা ঘৰুৱা ফ্ৰাইড ৰাইচ ফ্ৰেঞ্চবিন গাজৰ আৰু সেউজীয়া মটৰটো থাকিলে আৰু ভাল হয় সেই ফ্ৰেঞ্চবিন আৰু গাজৰখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'ব লাগে কাটি লৈ ফ্ৰেঞ্চবিন গাজৰ আৰু সেউজীয়া মটৰখিনি একেলগে ভাজিব লাগে একেলগে ভাজি ভালদৰে ভাজি অলপ দেৰি সিজাৰ পিচত তাত আগনিশাৰ ভাতখিনি দি দিব লাগে ভাতখিনি দি ভালদৰে লৰাই এটা মেডিয়াম জুইত ভালদৰে ভাজি ল'ব লাগে সিজিলে সেইটো ভালদৰে গম পোৱা যায় তাত জোখমতে নিমখ হালধি দি দিব লাগে নিমখ হালধি দি জোখমতে নিমখ হালধি দি লৰাই লৰাই শেষত আপুনি যিমান পৰিমাণৰ ভাল পায় দুটা বা তিনিটা কণী তাত ভাঙি দিব লাগে ভাঙি দি আৰু কিছুসময় ভালদৰে ভাজিব লাগে আৰু কিছুসময় ভালদৰে ভজাৰ পিছত সেইখিনি খাবলৈ খুবেই সোৱাদ হয়